মই গৰমৰ কাৰণে সেইদিনাখন ফেন এখন আনিলোঁ ফেনখন মানে ভালকৈ চাবলৈকে নহ'ল সিহঁতে ভাল বুলিয়ে ক'লে দোকানীটোৱে এতিয়া মই আনি ঘৰত চলাইছোঁ ফেনখন একেবাৰে বেয়া আৰু মানে ভাল ন'হয়ে বতাহটোও ভালকৈ নালাগে কাৰেনটোও তাকো বেছি লগা হয় হেনো